হেল্ল'

অঁ কোন কৈছিলানি অঁ কোৱা কি খবৰ এনেই আছোঁ খোৱা বোৱা হ'ল নাই অঁ খালো ছোৱালীজনীয়ে কি কৰিছে অঁ ভালেই ভালেই বাকী পিকনিকত যোৱা কথাটো কৈছিলা যে কি হ'ল অঁ যোৱাটো হ'ব বাৰু হেৰি কি কয় গাড়ী চাড়ী ঠিক কৰি লৈ অঁ

টেঙাও লৈ ল'বা দেই টেঙাটো ভাল লাগে আৰু পিকনিকত মানে কমল টেঙা লৈ ল'বা কমল টেঙা লৈ ল'বা

যা যোগাৰখিনি অঁ বজাৰ হাটখিনিতো যোৱা আগদিনাখনে হ'ব পিকনিকৰ বজাৰ হাটখিনি বোলো যোৱাৰ আগদিনাখনেই হ'ব অঁ

অঁ

লিষ্ট এখন বনাই ল'ব আকৌ

আৰু যোৱাটো বগৰী চাপৰীয়ে যোৱা হ'ব অঁ তাত আকৌ এটা কথা তোমাৰ পানীটো বৰ বেছি ভাল নহয় বুলি শুনিছোঁ খোৱা পানীটো গতিকে ঘৰৰ পৰা লগ হৈ যোৱাটোৱে ভাল হ'ব নেকি

আমিতো যোৱা নাই বাৰু এনেই যোৱা মানুহৰ মুখতহে খাই শুনিছোঁ আৰু বোলে পানীখিনি ইমান ভাল নহয় বোলে খোৱা পানীখিনি সেইটো কাৰণে বোলো খোৱা পানীখিনি বোলো ঘৰৰ পৰা লৈ যোৱাটো ভাল হ'ব নহ'লে কিনি ল'লেও ভাল হ'ব

অঁ হয় হয় অঁ অঁ এই এক তাৰিখে এক তাৰিখে আবেলি গোটেইখিনিয়ে লগ হৈ বজাৰ হাটৰ লিষ্টখন কৰি পাই বোলো বজাৰখিনি অঁ অঁ হয় হয় অঁ পিঠাটো অঁ ফুৰ্তিটো লাগে আৰু আমিতো সদায় যোৱা নহয় নহ্ বছৰত এবাৰেই যোৱা হয় অঁ

অঁ অঁ যাম যাম অঁ ঠিক আছে